হেল্ল' দাদা অঁ মই চাওদাং পথাৰৰ পৰা কৈছিলোঁ আপোনাৰ বাস্তৱ বৰা নামৰ দোকানখন থকা নাই যে অঁ মোৰ মোবাইল এটা মানে ৰিপেয়াৰিং কৰিব লাগিছিলে পক' মোবাইল হ'ব নহয় পক' এফ ওৱান হয় হয় অঁ তিনিদিন অকণমান সোনকালে নহ'বনি ঠিক আছে বাৰু কিমান দিব লাগিব আপোনাক ঠিক আছে মই কেনেকৈ দিম আপোনাৰ গুগল পে' নাম্বাৰটো দিব অঁ ঠিক আছে বাৰু এই দুই এদিনতে পাই যামতো একদম অ'ৰিজিনেলখন আহিব নে ঠিক আছে বাৰু মই তেতিয়া আপোনাক এইটো পইচাটো দি পিনি একেবাৰে লগাবলৈহে যাম আৰু অঁ ঠিক আছে বাৰু মই আকৌ ফোন কৰিম আপোনাক